কৃষিখণ্ডৰ মানে কিছুমান মানে প্ৰত্যাহ্বানৰ মানে ব্যাঘত জন্মা পৰিস্থিতিসমূহ মানে এনেদৰে চম্ভালে যেনেকৈ আজিকালি মানে আজিকালি দিনত হাল বোৱা নাইকিয়া হৈছে আগৰ দিনত মানে মানুহবোৰে হাল বাই তেনেকৈ কৃষিৰ লগত মানে জড়িত হৈ থাকে তেনেকৈ কৃষি বাতি কৰি নিজৰ জীৱন যাপন কৰে আৰু এতিয়া মানুহবোৰে যিমানে মানে আধুনিক হৈ গৈছে মানুহবোৰ সিমানে মানে কৃষিক্ষেত্ৰৰ পৰা মানে পিছ পৰি ৰৈছে মানে কৃষি ক্ষেত্ৰ পিছ পৰি ৰৈছে মানুহবোৰ মানে আধুনিক হৈ গৈছে আৰু কিছুমানে মানে কৃষি কৰিয়ে কৃষি কৰে বুলি ক'বলৈ মানে লাজ পাইয়ো কৃষি কাৰ্ষ নকৰা হৈছে আগৰ দিনৰ মানুহবোৰ মানে সেইবোৰ নাছিল আগৰ দিনৰ মানুহবোৰে একো লাজ অপমান একো লাজ অপমান পোৱা নাছিল আৰু এইটো একো লাজ অপমানৰ কথাও নহয় যে কৃষি কা কৃষি কাৰ্য কৰাতো আগৰ দিনৰ মানুহেতো কৃষিকাৰ্য কৰিয়ে নিজৰ ঘৰৰ জীৱন যাপন নিজৰ ঘৰত মানে জীৱন যাপন কৰিছে কিন্তু এতিয়া মানুহবোৰে কৃষি ক্ষেত্ৰৰ পৰা কৃষি ক্ষেত্ৰ আঁতৰি ব্যৱসায় বাণিজ্য চাকৰি ক্ষেত্ৰত বেছি গুৰুত্ব দিয়ে আৰু আগৰ দিনত মানে কৃষি কাৰ্যত মানে ইমানো পোক প পোক পতংগই মানে দেখা নিদিয়ে আজিকালি দিনত বহুতো মানে কৃষি কাৰ্য অনিষ্ট কৰে বহুতো পোক পতংগই পোক পতংগই মানে কৃষি কাৰ্য অনিষ্ট কৰে সেই ক্ষেত্ৰতো মানুহবোৰে মানে আমনি পায় মানুহবোৰে মানে কষ্ট পায় কৃষি কাৰ্য নকৰা হৈ যায় কিন্তু আগৰ দিনৰ মানুহবোৰ এনেকুৱা নাছিল যে কৃষি কাৰ্য কিবা এটা হ'ল কাৰণেই কি কৃষি এৰি দিয়া আগৰ দিনৰ মানুহবোৰে যিমানেই কষ্ট হ'লেও মানে সিমানেই কৰে সিমানে মানেই সেইটো কৃষি কাৰ্যৰ লগত মানে লাগি থাকে যে কৃ কিমান কেতিয়া মানে কিমান ভাল কৰিব পাৰে সিহঁতি আজিকালি দিনৰ মানুহবোৰে এইবোৰ ক্ষেত্ৰত মানে ইমানকৈ লাগি নাথাকে ইমান মানে গুৰুত্ব নিদিয়ে আৰু বহুত ক্ষেত্ৰত কৃষি কৃষি মানে মা অনিষ্ট কৰে পোক পতংগই আৰু আজিকালি হাল গৰু নাইকিয়া হয় হাল বাবৰ কাৰণে আগৰ দিনত মানুহৰ ঘৰে ঘৰে গৰু থাকে সেইকাৰণে কৃষি সেই কাৰণত একো অসুবিধা দেখা নিদিয়ে কিন্তু আজিকালি দিনত মানে কৃষি কাৰণত মানে বহুতো সমস্যাই দেখা দিয়ে না গৰু থাকে চবৰে ঘৰত আজিকালি আধুনিক যুগত মানুহবোৰৰ মানে ঘৰত গৰু দেখিবলৈ পোৱা নাযায় কিছুমানৰ ঘৰত এঘৰ দুঘৰ মানুহৰ ঘৰতহে মানে গৰু দেখা পাই বাকীবোৰৰ ঘৰতো গৰু নাথাকে সেইকাৰণে মানে মানুহবোৰে মানে আজিকালি মানে কৃষিৰ পৰা মানে আঁতৰি বেলেগ ব্যৱসায় বাণিজ্যত মানে ঘূৰিবলৈ লৈছে কিন্তু আগৰ দিনৰ মানুহবোৰ মানে যিমানেই সমস্যা সন্মুখীন নহওক কিয় তেওঁলোকে কৃষি কৰি কৃষি কাৰ্য কৰি নিজৰ মানে পৰিয়ালটোৰ জীৱন নিৰ্বাহ কৰে আৰু আগৰ দিনত সুবিধাও আছিল সেইকাৰণে আগৰ দিনৰ মানুহবোৰে কৃষি কাৰ্ষৰ লগত জড়িত হৈ থাকে